ইয়াত গৰমৰ কাৰণে জোতা একেবাৰে অনুপযোগী গৰম দিনত জোতা পিন্ধিলে গৰম বেছি লাগে জোতাযোৰ খুলি পেলাই দিয়াৰ পিছতহে দেহটো শাঁত পৰে